মই এজন পৰ্যটকক লগ পাই ভাল লাগিল কাৰণ সিহঁতৰ ঠাই অনুসৰি থকা খোৱা বেলেগ বেলেগ আৰু আমাৰ ইয়াৰ থকা খোৱা ফুৰা চকাও বেলেগ বেলেগ কাৰণ এজন বিদেশী মানুহৰ ফুৰা চকা ধৰণবিলাক বহুতেই বেলেগ আৰু আমাৰ ইয়াতো বেলেগ আমাৰ ইয়াৰ আমাৰ ইয়াৰ খোৱা বোৱা কোনো হিচাপ নহোৱাকৈ থাকে মানে হিচাপ নাইকিয়াকৈ খোৱা বোৱা হয় আৰু তাৰ মানুহবিলাক বহুত পৰিপাটি টাইম সময়টো সময়েই খোৱা বোৱা কৰা কৰা হয় আৰু সিহঁত বহুত পৰিষ্কাৰ পৰিচ্ছন্নকৈ থকা হয় সিহঁতৰ সিহঁতৰ ঠাইবিলাক ফুৰি আমাৰ ইয়াৰ ঠাইবিলাক ফুৰি ভাল লাগে ভাল লাগে বহুতো আৰু আৰু আমাৰ পৰিৱেশবিলাক একেবাৰে পৰিষ্কাৰ নহয় আৰু তাৰ পৰিৱেশবিলাক পৰিষ্কাৰ পৰিচ্ছন্নকৈ থকা হয় আমাৰ ইয়াত কোনো চাফ চিকুণকৈ মানুহবিলাক থকা নহয় কিন্তু বাহিৰৰ এজন পৰ্যটকৰপৰা জানিব পাৰিলোঁ যে বাহিৰৰ দেশৰ মানুহবিলাক বহুত চাফ চিকুণকৈ থকা হয় আৰু ল'ৰা ছোৱালীবিলাককো বহুত পৰি বহুত পৰিপটিকৈ ৰখা হয় আমাৰ ইয়াৰ ল'ৰা ছোৱালী কোনো পৰিপটিকৈ থকা নহয় আৰু আমাৰ আৰু পৰ্যটকজনে আমাৰ ইয়াত চাহ গছৰ চাহ বাগানবিলাক চাই বহুত ভাল পায় যিহেতু আমাৰ ইয়াত প্ৰথম চাহ বাগান অসমতেই প্ৰতিষ্ঠা হৈছিল তাৰ মানুহবিলাকে আমাৰ ইয়াৰ সেউজীয়া গছ গছনিবিলাক চাই ভালপায় আৰু ফুৰি ভালপায় আমি বাহিৰৰ দেশলৈ ফুৰিবলৈ গ'লে বাহিৰত বহুত পৰিষ্কাৰ দেখা যায় আৰু লগতে সিহঁতৰ খাদ্যবিলাকো বহুত বেলেগ বেলেগ ধৰণে খোৱা হয় আৰু এজন পৰ্যটকে আমাৰ ইয়ালৈ আহি বহুতো বহুতো চৰাই চিৰিকটি গছ গছনি আদি উপভোগ কৰিবলৈ অহা হয় আহে আৰু আমাৰ ইয়াৰো মানুহ যোৱা যোৱা বাহিৰলৈ যোৱা দেখা যায় আৰু পৰ্যটকবিলাকে ফুৰি পৰ্যটক বাহিৰৰ এজন পৰ্যটকে আমাৰ অসমলৈ আহি বহুতেই ভালপায় যিহেতু প্ৰতি বছৰে এজন বাহিৰৰ পৰ্যটক আমাৰ অসমলৈ অহা অহা গৱেষণা ওপৰত বহুতো ভাল ভাল পোৱা যায়